ইস্কুলৰ দিনত মই যিটো পেইণ্টিঙৰ অভিজ্ঞতা কিছুমান হৈছিলে যেনেকে এটা বলৰ পৰা এটা বলৰ পৰা লাহেকে সেই বলৰ লগত আৰু এটা বল সংযোগ কৰি কেনে আৰু এটা বল সংযোগ কৰি তিনটা বল সংযোগ কৰি কেনে কেতিয়াবা আপোনাৰ গণেশৰ মূৰ্তি বনাই দিয়ে আৰু এটা ত্ৰিভুজ আৰু এটা বৃত্ত অঁকা বৃত্ত আয়ত্ত আৰু এটা বৃত্ত লগলগাই এটা ধুনীয়া ধৰণৰ গছ এজোপা বনাই দিয়ে ত' সেইবিলাক মানে এ ৰ পৰা কিবা এটা জন্তুৰ আকৃতি বনাই দিয়ে বিৰ পৰা কেতিয়াবা বল বনাই দিয়ে সেইবিলাক বস্তু বৰ অনুভৱ কৰিছিলোঁ স্কুলৰ দিনত আৰু সেইবিলাক বস্তু মানে ভাল লাগিছিলে আৰু সেইবোৰ খালী স্কুলতে দেখা পোৱা যায় আৰু ঠিক তেনেদৰে এদিন মই দেখা পাইছোঁ দুই তিনি আৰু ছয়ৰ লগত লগ লগাই এটা ভালুক বনাই দিছে ত' সেইবিলাক বস্তু বৰ ধুনীয়া এটা মোৰ অনুভূতি বা ফীল ফীল কৰিছিলোঁ আৰু ঠিক তেনেদৰে আৰু একবাৰ মোৰ কি হৈছে এখন বৰ্ডত ক এটা লিখিছে কলৰ পৰা এই কলৰ কটো লিখোতে যিটো শুৰ থাকে সেই শুৰটোত হাতীৰ শুৰডাল লগাইছে আৰু ক ৰ লগত আৰু পিছত ব এটা লগাইছে ব টো লগাই দিয়াৰ পিছত গণেশৰ মূৰ্তি এটা হৈছে ত' সেইবিলাক অনুভূতি খুব ভাল লাগিছিলে ঠিক তেনেদৰে ইস্কুলৰ লাইফত সেইটো হৈছিল যদিও ইস্কুলত আৰু এটা বস্তু শিকিছিলোঁ যে ইস্কুলত মানে যেতিয়া আমি ৱালবিলাক চাওঁ তাতে বিভিন্ন ধৰণৰ চিত্ৰবিলাক আঁকা থাকে চিত্ৰবিলাক আঁকা থকাৰ পিছত মই সেই চিত্ৰৰ পৰাই বহুত বস্তু মোৰ মানে ভাৱিব পৰা শক্তিটো বাঢ়িছিল ত' সেই এটা বহুত মানে আকৰ্ষণীয় স্মৃতি আছিল আৰু সেইটো টাইমত ঠিক তেনেদৰে ঠিক আছে অ'কে